হেল্ল' অঁ ক কওক অঁ আমি মানে এটা ক্লাব খোলাৰ কথা ভাবি আছিলোঁ আৰু আমি ষ্টুডেণ্ট বহুত বহুত কেইটামান ষ্টুডেণ্ট আছে সেই ষ্টুডেণ্টবিলাক মিলি পেলাই আমি মানে এখন ক্লাব টাইপৰ বনাব মানে ট্ৰাই কৰি আছোঁ এতিয়ালৈকে মানে পৰিকল্পনা চলি আছে আৰু হয় হয় হয় হয় হয় হয়

অ'কে অ'কে অ'কে এটা কথা হ'ল বাৰু আমি যে ক্লাবটো যে খুলিম আমি এনে কেইজনমান মানে মানুহ থাকিব লাগে বা কিমান কেনেকুৱা কেনেকুৱা ব্যৱস্থা কৰিলে ভাল হয় মানে মানে সদস্য বা সভাপতি টাইপত

সেই আমি ভাবি আছোঁ মানে এনেকে এটা ক্লাব এটা বনাই পেলাই যেতিয়া অলপ কাম চাম হোৱাৰ পিছত যেতিয়া অকণমান পইচা তইচা থাকি যাব তাৰপিছত অকণমান মানে ফুৰিবলৈ যাম বুলি ভাবিছোঁ

আৰু লগতে ক্লাব এটা খুলিলে আৰু হয় আৰু ক্লাব এটা খুলিলে আৰু এটা বস্তু ভাল হয় কি যে বৰ্তমান মানে বহুতবিলাক গ্ৰুপ আছে বাট সেইবিলাক গ্ৰুপে নিজে নিজে নিজৰ কামৰ ওপৰতে লৈয়ে ব্যস্ত হৈ থাকে ত' সেইকাৰণে মই ভাবোঁ যে এটা ক্লাব খুলিলে সমাজখনৰ এটা ভাল হ'ব বুলি মই আশা কৰোঁ সেইটো কাৰণে মই মানে অলপ আগ্ৰহী মানে হয় হয় হয় হয়

হয় হয় হয় হয় হয় হয় হয়

হয় হয়

হয় ঠিক আছে দিয়ক তেহ'লে ধন্যবাদ হা অঁ নিশ্চয় নিশ্চয় দিয়ক